লাইশাক বন্ধাকবি তাৰপিছতে ৰঙালাউ গাজৰ আছে বন্ধাকবিও আছে বন্ধাকবিৰ দাম চল্লিশ টকা গাজৰৰ দাম গাজৰৰ দাম আশী টকা ৰঙালাউ চল্লিছ টকা

কেতিয়া লাগিব দিব পাৰিম লৈ যাব ঠিক আছে থেংকিউ